মই আপোনাৰ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে অলপ অলপ ফাৰ্ষ্টতে অলপমান দিগদাৰ পাইছিলোঁ এতিয়া অনুভৱটো বহুত ভাল হৈছে এতিয়া অনুবাদ কৰিবলৈ খুবেই ভালেই পাইছোঁ অসমীয়ালৈ মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ এতিয়া অসমীয়ালৈ অনুবাদ কৰিবলৈ বহুতখিনিয়ে সুবিধা পাইছোঁ বহুতখিনি ধৰ জানিছোঁ আগতকৈ সেইখিনিয়ে আৰু এতিয়া